হয় হয়

হয় মই বাৰু এইখিনি লিখি ল'ম বাৰু এইখিনি

হয় মই লিখি ল'ম মই বাৰু হয় পঠাম বাৰু আপোনাৰ লগত মই যোগাযোগ কৰিম বাৰু হয় আৰু কিবা আপুনি হেৰি দিব বিচাৰে নেকি হয় মই লিখিম আপোনাৰ লগত যোগাযোগ কৰি আছোঁ